হেল্ল' নেকি এই মোৰ যে চুগাৰটো আপুনি চেক কৰিছিলে চুগাৰটো ৰিপৰ্টটো কি কি পালে আপুনি গম পায়নে হয় নেকি অ'

খালী পেটত ন অ' অ' আৰু ছাৰ এটা কথা নহয় মই চেনি তেনি খাব পাৰিম নে ছাৰ অ' গুৰটো খাব পাৰিমনে ছাৰ গুৰটোতো মিঠা গুৰ হয় নেকি অ' আলুটো একদম বিলকুল আলু আলুটো খাব নালাগে ন অ' অ' অ'